মোৰ জীৱনৰ সফলতাৰ কথা যদি মই কওঁ মই যিদিনা শিক্ষকৰ বৃত্তিটোত নিয়োজিত হৈছিলোঁ টিচাৰ হিচাপে এপইণ্ট হৈছিলোঁ সেই দিনটো মোৰ কাৰণে আটাইতকৈ সফল দিন বুলি মই ক'ম কাৰণ সৰুৰে পৰাই মোৰ আশা আছিল এজন সফল শিক্ষক হোৱাৰ কিমানখিনি সফলতা হ'ব পাৰিম নাজানো কিন্তু চেষ্টা নিজৰ ফালৰ পৰা চেষ্টা কৰিম কিন্তু মই মোৰ ইচ্ছা আছিল সৰুৰ পৰাই শিক্ষক হোৱা আৰু মই সেই লক্ষ্য়ত উপনীত হ'ব পাৰিলোঁ মোৰ বহুত কষ্ট ত্য়াগৰ ফলত আজি মই সেই লক্ষ্য়ত উপনীত হ'ব পাৰিলোঁ আৰু এই বৃত্তিটোক লৈ মই গৌৰৱ অনুভৱ কৰোঁ